দুই জানুৱাৰী দুহেজাৰ দুই চৈধ্য অক্টোবৰ দুহেজাৰ ছয় চাৰি ছেপ্টেম্বৰ দুহেজাৰ তিনি ত্ৰিছ জুলাই দুহেজাৰ পাঁচ বাৰ ফেব্ৰুৱাৰী দুহেজাৰ চৌব্বিছ